মই অলপ দিন আগতে অৰেলিয়াৰ কুৰ্তি এটা কিনিলোঁ কুৰ্তিটো খুবেই ভাল আছিল ইয়াৰ ৰং ডিজাইনছ মেটেৰিয়েল সকলোখিনি খুবেই ভাল আছিল আনবোৰ কুৰ্তিৰ তুলনাত এই কু কুৰ্তিটো কিনি মই খুব ভাল পালোঁ আৰু অনলাইনত অৰ্ডাৰ দিছিলোঁ যদিও ভালেই আহিলে প্ৰডাক্টটো ভাল লাগিল